ভাৰতত বহুত জেগা আছে যিবিলাকত আমি যাব পাৰোঁ আমি ৰাইড কৰি আমি যাব পাৰোঁ তো ৰাইড মানে বাইকেৰে যিটো ভ্ৰমণ এই ভ্ৰমণটো আমি জীৱনত কৰিব লাগে যাতে আমাৰ যিবিলাক দুখ সুখ এইবিলাক সকলো আমি পাহৰি আহি ভ্ৰমণে আমাক সকলোবিলাক নাইকিয়া কৰি দিয়ে আৰু মানুহে যিমান ভ্ৰমণ কৰিব সিমানে শিকিব পাৰে তো এনেধৰণৰ ভাৰতৰ কিছুমান জেগা যেনে এ শ্বিলং হওক বা আপোনাৰ যিবিলাক মহাৰাষ্ট্ৰ বা এনেধৰণৰ বহুত জেগা আছে আৰু আমাৰ কিছুমান ধৰ্মীয় স্থান যেনে কৈলাশ বা এনেধৰণৰ বহুত ধৰ্মীয় স্থান আছে যিবিলাক আমি বাইকেৰে ভ্ৰমণ কৰিব পাৰোঁ তো বাইকেৰে আমি বিভিন্ন জেগা যাব পাৰোঁ আৰু এনেধৰণৰ জেগাৰ ভিতৰত তোমাৰ যিবিলাক ধৰ্মীয় অনুষ্ঠান আছে সেইবিলাকত আমি গৈ ভ্ৰমণ কৰিব পাৰোঁ আৰু বাইকেৰে যাই যিটো ফিল বা যিটো অনুভৱ সেই অনুভৱটো বেলেগ ৰাইডত বা বেলেগ হেৰিয়ত আমি পাব নাপাওঁ তো এনেধৰণে আমি যিবিলাক জেগাত আমি যাব পাৰোঁ সেইবিলাক বহুত ভাল হয়

কিন্তু ইয়াত কিছুমান হেৰিও আছে বিপদো আছে যেনে বহুত স্পীডত গ'লে বা বহুত হেৰিয়ত ভিৰ লাগিলে ইয়াত দুৰ্ঘটনাও ঘটিব পাৰে তো তাৰ কাৰণে আমি সাৱধান হ'ব লাগে যাতে কোনো ধৰণৰ আমাৰ কোনো ধৰণৰ যাতে আমাৰ সেই ক্ষতি নহয় আৰু ৰাস্তাৰে গৈ থাকোঁতে আমি সাৱধানতা এইবিলাক অৱলম্বন কৰিব লাগে আমি আমাৰ মোবাইলৰ অনলাইনত দেখি থাকোঁ যে বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ ইউটিউবাৰবিলাকে বিভিন্ন ঠাই ভ্ৰমণ কৰে আৰু সেইবিলাক ভিডিঅ' আপল'ড কৰে তো তাতে কিছুমান কিছুমানে বহুত ফাল্টুৱামী কৰে যিবিলাক মানুহৰ কাৰণে ইমান যিবিলাক মানুহৰ কাৰণে ইমান ভাল নেদেখি বা যিটো কৰিব লগা নাছিল কাম বা সেনেধৰণৰ যিবিলাক কামে মানুহক অন্যায় কৰে তো আমি ৰাস্তাৰ সেইবিলাক কাম কৰিব নোৱাৰোঁ কাৰণ আমি কোন জেগাৰ কেনেধৰণৰ মানুহ আমি আমি গম নাপাওঁ না তো সেইবিলাকৰ ইমান ফাল্টুৱামি মূৰত নাথাকিব পাৰে যাতে সেইকাৰণে আমি এনেধৰণৰ কামবিলাক কৰিব নালাগে যিবিলাক কাম কৰিলে বেলেগে অসুবিধা পাব পাৰে তো আমি নতুন নতুন জেগা আমি ঘূৰিব লাগে আৰু কিছুমান নতুন নতুন জেগা ঘূৰাৰ লগে লগে আমাৰ পৰিবেশটো আমাৰ বেলেগ বেলেগ পৰিবেশ পাই থাকোঁ যেনে কিছুমান জেগা ঠাণ্ডা হ'ব পাৰে কিছুমান গৰম তো পৰিৱেশৰ লগত খাপ খোৱাকৈ আমি কাপোৰো এনেধৰণে আমি লৈ যাব লাগে খোৱা বস্তুবিলাক আমি বেলেগ জেগাত বেলেগ বেলেগ পাওঁ তো খোৱা বস্তুবিলাক আমি আমাৰ চেঞ্জ হৈ থাকে যাৰ ফলত আমাৰ শৰীৰটোৱে এটা নতুন এটা এডভেঞ্চাৰ এটা পোৱা যায় আৰু তাতে কিছুমান দুৰ্ঘটনা হয় দুৰ্ঘটনাৰ কাৰণে বাচিবৰ কাৰণে আমি নিজকে কৰি থাকিব লাগে তো এনেধৰণে আমি যাত্ৰা কৰিব পাৰোঁ আৰু ইয়াত আমি ডাঙৰ ডাঙৰ মানুহক লৈ যাব লাগে যাতে আমি আগতে যিবিলাকে অলৰেডি যিবিলাকে মানে সেই কৰিছিল এই ৰাইডত গৈছিল বা বাইকেৰে ভ্ৰমণ কৰিছিল তেওঁলোকক আমি এজন হ'লেও মানুহক লৈ যাব লাগে যাৰ ফলত আমাৰ যিটো চিকিউৰিটি বা আমাৰ সেইটো বাচি থাকে তো এইখিনি আছিল